শেহতীয়া বছৰত ভাৰতৰ অৰ্থনৈতিক দিশত বহুত ধৰণে উন্নতি লাভ কৰিছে আৰু বিকাশ হৈছে সেই বিকাশৰ মূখ্য উদ্যোগসমূহ হৈছে চাহ খেতি আৰু বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানসমূহ যেনে উদ্যোগসমূহ হৈছে ফেক্টৰী আৰু ডাঙৰ ডাঙৰ কোম্পানীসমূহ যেনে নতুন নতুন উদ্যোগ বহি পেলাই আমাৰ ইয়াত বহুতো উন্নতি লাভ কৰিছে সেয়েহে আমাৰ নতুন প্ৰজন্মখিনিৰ বহুত সুবিধা হৈছে এতিয়া ইন্টাৰনেট আৰু ইন্টাৰনেট বেংকিং ডিজিটেল পৰিশোধ বিত্তীয় খণ্ড বহুতো সহায় হৈছে আজিকালি যুগত সকলো ডিজিটেল বেংকিঙৰ জৰিয়তে আমাৰ ঘৰত বহিয়ে বহুতো কাম সমাধান হৈছে আৰু আমাৰ বহুতো সময় বাচিছে সময় বচাৰ কাৰণে আমাৰ বহুতো বৃত্তীয় খণ্ড উন্নত হৈছে আৰু বহুতো কাম আমাৰ ঘৰৰ পৰাই সমাধান হৈছে সেয়েহে আমাৰ ডিজিটেল হোৱা কাৰণে সকলো সুবিধা হৈছে বৃত্তীয় খণ্ডসমূহৰ এতিয়া আগতে বৃত্তীয় খণ্ডৰ লোকসকলে কোনোবা এটা জেগাত যদি কিবা এখন মিটিং কৰিবলগা হৈছিল তেতিয়াহ'লে সেই মিটিংখন কৰিবলৈ এতিয়া বিত্তীয় খণ্ডৰ লোকসকল গৈ পেলাই কথা পাতিব লগা হৈছিলে প্ৰজেক্টটো দেখাবলগীয়া হৈছিলে কিন্তু আজিৰ যুগত সেই সমস্যাখিনি নাই আজিৰ যুগত যদি কিবা সমস্যা আছে যিকোনো প্ৰকাৰে নতুন কিবা মিটিং এখন হ'বলগীয়া কৰিবলগীয়া হ'লে মিটিংখন অনলাইনযোগে ঘৰতে কৰিব পাৰি মিটিংখন অফিচৰ পৰা কৰিব পাৰি আৰু যিকোনো পে'মেন্টৰ সমস্যা হ'লে গৈ বেংকত নৰখি ঘৰৰ পৰাই লেনদেনসমূহ কৰিব পাৰি যিকোনো সমস্যাৰ সমাধান হিচাপে আমাৰ ডিজিটেল বেংকিঙে বহুতখিনি সহায় কৰিছে আৰু সকলো ধৰণৰ দেশ বিদেশৰ লোকসকলৰ লগত মিটিং কৰিবলগীয়া হ'লে কিবা সমস্যা থাকিলে মেইলযোগে প্ৰজেক্টটো দিব পাৰি যিকোনো সমস্যাই আজিৰ যুগত সমাধান হয় আৰু ডিজি সেয়েহে ইন্টাৰনেট বেংকিং আৰু ডিজিটেল বৃত্তীয় খণ্ডই ডিজিটেল পৰিশোধে বৃত্তীয় খণ্ডক বহুতো ধৰণে সহায় কৰিছে